বইলাৰ দানা আকৌ ব্ৰইলাৰ গুবোৰ আমি হেৰি কৰোঁ গোটাই ৰাখোঁ গোটাই ৰাখি ফিছাৰীত দিওঁ ফিছাৰীয়ে মাছে মাছে খাই ফিছাৰীত দিলে আৰু ডাঙৰ ডাঙৰ গছ গোটাই পেলাহেনি ডাঙৰ ডাঙৰ গছ তামোল গছৰ গুৰিত আৰু এইবোৰ চেগুন গছৰ গুৰিত তাৰপিছতে আকৌ এইবোৰ বেঙেনা তামোল এনেকৈ ধৰণে এনেকুৱাবোৰ গছৰ গুৰিত দিওঁ আৰু কি কয় নাৰিকল গছৰ গুড়িত তাৰপিছত আকৌ কি কয় বোলে বেঙেনা ৰোওঁ বেঙেনা গছৰ গুড়িত তাৰপাছতে আৰু জলকীয়া গছ গুড়িত এই সাৰ হ'ব কাৰণে আমি এইবোৰ বস্তু দিওঁ তাৰমানে কেলৈ আৰু কেতিয়াবা গোটাইয়ো থৈ দিওঁ আমাৰ ডাঙৰকৈ আমি বিলাহী খেতি কৰোঁ বিলাহী খেতি কৰিলে মানে আকৌ তাত সাৰৰ লগত মিহলাই পেলাহেনি সেই বিলাহী খেতিটো আমি ৰুব টাইমত পুলিত এজেবেৰা এজেবেৰা দিব পাৰোঁ সেইটোও কৰোঁ তাৰপাছতে এতিয়া ব্ৰইলাৰ দানাটো আকৌ গোটাই ৰাখোঁ কোনোবা মানুহে কয় বোলে ব্ৰইলাৰ দানা অকণমান দিবি নেকি এই আমাৰ আমুক গছজোপাত দিবগৈ লাগে তেতিয়াও দিওঁ বাৰু আকৌ কলগছ ৰুলে মানে কলগছজোপা ভাল হয় কলবোৰ ডাঙৰ মেলে তাতো দিওঁ তাৰপিছতে এতিয়া মানুহে খুজিলেও দিওঁ চবকে এইবোৰ দিওঁ আৰু এতিয়া মাছত প্ৰায় মাছতেই দিওঁ বেছি অঁ বেছিকৈ মাছতে দিওঁ তাৰপিছতে এই তামোল গছৰ গুৰিত আম গছৰ গুৰিত তামোল গছৰ গুৰিত এনেকৈ ধৰণে চবতে দি যাওঁ আৰু এফালৰপৰা যি গছেই নহওক চব গছৰ গুৰিতে দিওঁ আৰু কি কয় বোলে এতিয়া বিলাহী ৰুবৰ দিনত আমি এতিয়া দমাই থৈছোঁ কিছুমান বইলাৰ গোবৰ সেই ব্ৰইলাৰ গোবৰখিনি গোটাই থৈছোঁ আৰু হেৰি গৰু গোবৰ হেতি শুকুৱাই পেলাহেনি তাৰ লগত মিহলাই কি কৰোঁ মিহলাই পেলাহেনি তাৰপাছত আকৌ দোকানৰ সাৰ আনি তাত মিহলাই আমি যেতিয়া বিলাহী ৰুম নহয় বিলাহীটো ৰুব টাইমত সেই খুলিটো হতত এবাটি এবাটি এবাটি এবাটিকৈ দি যাওঁ এবাটি এবাটিকৈ দি যাম গৈ গৈ দি দি দি দি তাৰপাছত বিলাহী পুলি ৰুম বিলাহী পুলি ৰুলে সেই বিলাহী পুলিটো সবল হৈ উঠি আহে সেই